চুৱেটাৰ এটা অৰ্ডাৰ কৰি আনিছিল কিন্তু চুৱেটাৰটো তাৰমানে ঘৰত পিন্ধিলে সেই চুৱেটাৰটো পিন্ধি মই বাহিৰত যাব লগা হয় বাহিৰত গ'লে সিমান ৰ'দত তাৰমানে এই ৰশ্মিত তাৰমানে হেৰি এনেকুৱা হৈছে ডিচকালাৰ হৈ গৈছে ডিচকালাৰ হ'লেতো বাহিৰত পিন্ধিব নোৱাৰি এইটো মানুহে দেখিলে কি ক'ব যি সেই ডিচকালাৰ চুৱেটাৰটো পিন্ধি আহিছে গতিকে সেইটো আৰু চুৱেটাৰ বাহিৰতে পিন্ধিব নোৱাৰি গতিকে ঘৰতে পিন্ধা কৰিছোঁ সেইটো চুৱেটাৰ